মানে বনৌষধ আমি কেনেকৈ ব্যৱহাৰ কৰোঁ কিছুমান আমাৰ যদি পেটৰ কিবা দিগদাৰ লাগে বা পেটৰ হেৰিৰ কাৰণে আমি সদায় মানিমুনি তুলি পেলাই মানিমুনি বাটি পেলাই ৰস খাব পাৰে তাৰপিছত আমাৰ কিছুমান গাৰ বিষৰ কাৰণে বা কিছুমান এই মানে গাৰ চাৰ বিষৰ কাৰণে আমি ভেদাইলতা তাত জালুক নহৰু এইবিলাক দি পেলাই ৰান্ধিও খাব পাৰোঁ তাৰ উপৰিও নৰসিংহ নৰসিংহটো বহুত ভাল বস্তু যাৰ প্ৰেছাৰটো ল' তেওঁ তেওঁ নৰসিংহ খাব পাৰে এতিয়া বনৌষধি বহুত বস্তু আছে মাটিকাঁদুৰী আছে তাৰপিছত জিলমিল শাক আছে তাৰ তাৰপিছত টেঙেচী টেঙা আছে টেঙেচী টেঙাই আমি ভাল এটা ৰন্ধন ব্যৱাহাৰ কৰিব পাৰোঁ তাৰ উপৰিও আমি ধৰক এইটো পনৌনোৱা শাক পনৌনোৱা শাক খাব পাৰোঁ তাৰপিছত আমি মাই হেৰি পনৌনোৱা শাক খাব পাৰোঁ তাৰ উপৰি আমি বহুত বস্তু আছে হেৰি কৰিবলৈ ভেদাইলতা তাৰপিছতে আকৌ এইবিলাক বিভিন্ন ধৰণৰ শাক আছে চবৰে শাক মোৰ আচলতে হেৰি নহয় যিহেতু আমি বহুত ধৰণৰ বনৌষধি আমাৰ আছে আছে কাৰণে আমি সেইবিলাক বৰ চৰ বনাই পেলাই ধুনীয়াকৈ খাব পাৰোঁ